লখিমপুৰ জিলাখনৰ জলবায়ু পৰিবৰ্তন ঘনাই দেখিবলৈ পোৱা যায় গতিকে লক্ষীমপুৰ জিলাখনৰ জলবায়ুটো আমি সেমেকা বুলিয়েই ক'ব পাৰিম সেমেকা হোৱাৰ মূলত কাৰণ হৈছে ইয়াত অৰুণাচলৰ জোনটোৰ দাঁতিকাষৰীয়া অঞ্চলত থকা পাহাৰসমূহ পাহাৰ সমুহৰ বাবে ইয়াত খুব ঘনাই বৰষুণ হোৱা দেখিব পোৱা যায় গতিকে ইয়াৰ ঋতুৰ বিশেষ বিশেষকৈ গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত ঋতুতকৈ বৰ্ষা সময়ত আজিকালি বৰষুণ দিয়াটো খুব কমি পেলাই বসন্ত কালত বৰষুণ দিবলৈ বেছিকৈ লৈছে গতিকে ইয়াৰ জলবায়ু খুব ঘনাই পৰিবৰ্তন হোৱা দেখা গৈছে ইয়াৰ জলবায়ুৰ মেইন পৰিবৰ্তনৰ কাৰণসমূহ হৈছে গছ গছনি কটা পাহাৰ ধ্বংস কৰা আদি বিভিন্ন ধৰণৰ গতিকে ইয়াৰ মেইন জলবায়ুৰ আমি পৰিবৰ্তনৰ বাবে ৰক্ষা কৰিবৰ বাবে আমি গছ গছনিসমূহ কটা বন্ধ কৰিব লাগিব ইয়াৰোপৰিও ইয়াত গৰমৰ প্ৰভাৱটো লখিমপুৰ জিলাত খুব বেছি দেখা গৈছে ইয়াত অন্য ৰাজ্যৰ তুলনাত বা অন্য জিলাৰ তুলনাত গৰমটো বেছি পোৱা গৈছে ইয়াত চল্লিছ ডিগ্ৰী ছেলছিয়াচৰ ওপৰত গৰম পোৱা গৈছে ইয়াৰ মানুহবিলাকৰ মুঠ জীৱিকা হৈছে খেতি কাৰণ আমাৰ লখিমপুৰ জিলাখনত বৰষুণৰ পৰিমানটো খুব বেছি হয় বাবে ইয়াত খেতিয়েই মানুহৰ মূখ্য হিচাপে লয় খেতি হৈছে ধান খেতি ইয়াৰোপৰিও ইয়াত বিভিন্ন ধৰণৰ খেতি হয় খাৰিফ শস্য ৰবি শস্য ৰবি শস্য ভিতৰত লাই লফা পালেং মূলা গাজৰ আদি বিভিন্ন ধৰণৰ ৰবি শস্য মানুহে কৰে গতিকে আমাৰ লখিমপুৰ জিলাখন কৃষিভিত্তিক বুলি আমি ক'ব পাৰোঁ